চৈধ্য সাতান্নব্বৈ এশ পোন্ধৰ দুহেজাৰ চাৰিশ ছাপন্ন একৈছ হাজাৰ নশ বিৰান্নব্বৈ দুই লাখ চাৰি হে চৌচল্লিছ হেজাৰ পাঁচশ বাৱন্ন এক লাখ বিৰান্নব্বৈ হেজাৰ নশ চৈধ্য